এক জানুৱাৰী দুহেজাৰ তিনি পাঁচ জুন দুহেজাৰ চাৰি দহ জুন দুহেজাৰ দহ তেইছ জুন দুহেজাৰ বাৰ পাঁচ জুলাই দুহেজাৰ চৈধ্য দহ জানুৱাৰী দুহেজাৰ বিছ